মোৰ যিখন ব্যক্তিগত প্ৰতিষ্ঠান আছে মই সেই প্ৰতিষ্ঠানখনৰ যিবোৰ কাম সেই কামবোৰ মই নিজে কৰি ভালপাওঁ আৰু মোৰ নিজৰ ঘৰো আছে ল'ৰা ছোৱালী আছে ঘৰখন চম্ভালিব লাগে তাৰ উপৰি মই মোৰ ভাল লগা কামবোৰো কৰোঁ কিন্তু মোৰ যিখন প্ৰতিষ্ঠান তাত সীমিত সংখ্যকহে ল'ৰা ছাত্ৰ ছাত্ৰী ৰাখোঁ মোৰ মতে সকলো মহিলাই ঘৰৰ কাম বন কৰাৰ লগতে নিজক সময় দিব লাগে নিজৰ যত্নও ল'ব লাগে কাৰণ আৰু আজি নিজৰ ভাল লগা কামবোৰ কৰিবলৈ নিজৰো ভাল লাগে ন যেনেকৈ মোৰ ভাল লগা কামবোৰ ভিতৰত হ'ল ধৰা জুতি লগাই জুতি লগাই ভালকৈ বনোৱা আৰু আনক খোওৱা কেক বনোৱা চিলাই কামবোৰ কৰা নিজৰ চুলি চুলি ছাল আদি যত্ন ল'লোঁ সেইটো কৰিও মোৰ ভাল লাগে ধৰা তাৰ ভিতৰত মই কেক বনাওঁ আৰু চিলাই কাম চিলাই কামবোৰো কৰোঁ ব্যৱহাৰ হিচাপে কৰোঁ তাৰপৰা যি যি মই উপাৰ্জন কৰোঁ সেই উপ পইচাৰে ধৰা মোৰ ঘৰখনো চলিল মোৰ হাজবেণ্ডকো সহায় কৰিব পাৰোঁ দুই এটকা আৰু নিজৰ মতেই খৰচ কৰিবই মন গ'ল খৰচ কৰিবও পাৰোঁ মই যিসকল ল'ৰা ছোৱালীক শিকাওঁ তেওঁলোকেতো অতি আগ্ৰহেৰেই মোৰ কামবোৰ শিকিব বিচাৰে আৰু মোৰো তেওঁ তেওঁলোকক শিকাই ভাল লাগে তেওঁলোকৰ আগ্ৰহ দেখি মই সপ্তাহত ধৰা সপ্তাহটোত তিনিদিন তিনিদিন চিলাই শিকালোঁ তিনিদিন কেক বনোৱা শিকালোঁ যিসকল মোৰ ওচৰত কাম কৰিবলৈ আহে তেওঁলোকে কামটো শিকি শিকোৱাৰ পাছত ভালদৰেই কামবোৰ কৰি দেখুৱাইছে সেই হিচাপে ক'ব পাৰোঁ যে তেওঁলোকো কামবোৰ কৰি মোক ভাল পাইছে সেইকাৰণে ময়ো তেওঁলোকৰ কামবোৰ পাৰ্গত বুলি ভাবোঁ